অ' বাইদেউ অ' আমাৰ এই দলংখনৰ মানে অৱস্থাটো একেবাৰে বেয়া আপুনি দেখিছেই আমি ভাবিছোঁ কেজনীমান মানুহ আমাৰ ওচৰৰে মানুহ কেইগৰাকীমান লৈ গৈ পেলাই এপ্লিকেশ্যন এখন পঞ্চায়তত দিওঁ বুলি ভাবিছোঁ আপুনি যাব পাৰিব নি অ' তাকে কোনদিনাখন যায় কিমান টাইমত যায় মোক জনাবচোন মানে কেইজনী কেইগৰাকীমান সৰহকৈ লৈ গ'লে ভাল হ'ব অ' তেতিয়া কোনদিনাখন যায় মানে কিমান সময়ত যায় মোক জনাব চোন অ' মই মানুহখিনি মই গোটাই লওঁ বাৰু অ' অ' ঠিক আছে বাৰু দিয়ক হ'ব